অঁ ছাৰ অঁ অঁ অঁ কেনেকুৱা ভালনে ভালেই ভালেই ছাৰ আপোনাক মই কথা এটা ক'ম বুলি ভাবিছিলোঁ এই চেৰিকালচাৰৰ ওপৰত আপুনি অকণমান কিবা এটা মোক ক'ব পাৰিবনে মই অকণমান জানিব ইচ্ছা গৈছে পাত অঁ

হয় অঁ অঁ হয় অঁ অঁ অঁ সেয়াই আকৌ দেখিবলৈ অকণমান অসুবিধাই হয়

নহয় উম উম হয় হয়

হয় হয়

অঁ হয় হয় হয় অঁ পাটৰ বস্তু আহে

অঁ হয় হয় হয় তাকে মই ইষ্টুডেণ্টছ হিচাপে আপোনাক কথাষাৰ সুধিলোঁ জানিব উম হয়

নহ'ব হয় হয় হয় হ'ব তেতিয়া হ'লে ছাৰ